মই চিনেমা জগতৰ বিশেষভাৱে যতীন বৰা বৰষা ৰাণী বিষয়া ৰবি শৰ্মা ইত্যাদি ব্যক্তি কেইজনমানক লগ পাব বিচাৰোঁ কাৰণ তেওঁলোকে চিনেমা জগতত কেনেদৰে ভৰি দিলে এই চিনেমা জগতলৈ যোৱাৰ আগতে তেওঁলোকে কোনোবা গুৰুৰ ওচৰত শিক্ষা লৈছিলেনে নে ঘৰতে তেওঁলোকে শিকিছিলে এই কথাটো মই তেওঁলোকৰ পৰা বিশেষভাৱে জানিব বিচাৰোঁ কাৰণ চিনেমা জগতখন আমাৰ বাবে এখন বৰ ডাঙৰ অনুষ্ঠান গতিকে এই চিনেমা জগতলৈ গৈ বিশ্বৰ বিভিন্নজন বৰেণ্য ব্যক্তিৰ লগত চিনাকী হৈছে বিশ্বৰ বিভিন্ন বৰেণ্য ব্যক্তিৰ লগত তেওঁলোকে আদান প্ৰদান কৰিছে গতিকে তেওঁলোক কো হ'ল একো একোজন বিখ্যাত বিখ্যাত লোক গতিকে তেওঁলোকক মই ব্যক্তিগতভাৱে লগ কৰি তেওঁলোকে তেওঁলোকৰ জীৱন কেনেদৰে অতিবাহিত কৰিছে বা কেনেদৰে তেওঁলোকে এই চিনেমা জগতখনলৈ আগবাঢ়ি গৈছে চিনেমাখন পৰিচালনা কৰিছে এই কথাটো মই তেওঁলোকৰ পৰা জানিব বিচাৰোঁ কাৰণ মোৰো ল'ৰা ছোৱালী আছে গতিকে এই তেওঁলোকক তেওঁলোকৰ পৰা শিকি বা তেওঁলোকৰ আদৰ্শবোৰ লৈ আমাৰ ল'ৰা ছোৱালীবিলাককো অকণমান আগবঢ়াই নিব পাৰোঁ নেকি এই বিষয়ে মই তেওঁলোকৰ পৰা জানিব বিচাৰোঁ সেয়েহে মই তেওঁলোকক ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ